পৰিয়াল আৰু বন্ধুৰ সৈতে সাধাৰণতে পিকনিক খাবলৈ মোৰ দূৰলৈ যোৱাৰ অভিজ্ঞতা নাই কিন্তু জানুৱাৰী হওক এক জানুৱাৰী হওক ছাব্বিছ জানুৱাৰী হওক বা মাঘ বিহু হওক আমি পথাৰত একেলগে সকলোৱে মিলি ভোজ খাওঁ গতিকে পিকনিক খাবলৈকে বুলি যে আমি দূৰলৈ গৈছোঁ তেনেকুৱা ধৰণৰ অভিজ্ঞতা থকা মোৰ মনত নপৰে আৰু খুব বেছি যদি গৈছোঁ আমি ওচৰৰে মৰঙীয়াল পাহাৰলৈ গৈছোঁ ফুৰিবলৈ সেইটো মনত আছে তাত এখন উদ্যান আছে চুকাফা উদ্যান বুলি তাত আমি পিকনিক খাবৰ কাৰণে গৈ এঞ্জয় কৰিছোঁ ঘৰতে বনাই মেলি নিছোঁ আৰু তাত গৈ আমি ভাগ কৰি খাইছোঁ তেনেকুৱা ধৰণৰ হয় কিন্তু পিকনিক খাবলৈ সাধাৰণতে আমি পথাৰৰ নৰানীৰ পিছফালখনেই নিৰ্বাচন কৰোঁ চাফ চিকুণাই লওঁ সকলোৱে মিলি সেইটো সেই কামটো কৰিও যথেষ্ট ভাল লাগে প্ৰথমে চাফ চিকুণৰ পৰা আৰম্ভ কৰিয়ে বহুত আমি ফুৰ্তি কৰোঁ সেই উপভোগ কৰোঁ সময়খিনি তাৰপিছত ইটা আনি পিনে কেৰাহী বহুৱাব পৰাকৈ তাত আমি ব্যৱস্থা কৰোঁ একেলগে খৰি আনোঁ পানী কঢ়িয়াওঁ সেইখিনি কৰিয়ে আমি খুব ভাল ভাল লাগে আমাৰ গতিকে আমি নিৰ্বাচন কৰি লওঁ বুলি ক'লে আমি পিছফালৰ পথাৰখনকে আমি নিৰ্বাচন কৰি লওঁ বুলি ক'ব লাগিব আৰু তাত আমি আজৰি সময় উপভোগ কৰিবৰ কাৰণে ক'ব লাগিব যে আমি বিভিন্ন আমি শিশু যায় তেওঁলোকৰ কাৰণে আমি বেডমিণ্টন লৈ যাওঁ খেলিবৰ কাৰণে আমি লুডু লৈ যাওঁ চেছ লৈ যাওঁ যে যেনেকৈ ভাল পায় তেনেদৰে উপভোগ কৰে কিছুমানে খেদা খেদি কৰি থাকে গাঁৱলীয়া পৰিৱেশত সেইটো এটা স্বাভাৱিক ধৰণৰ কথা খেদা খেদি কৰিও ভাল পায় কিছুমানে কাবাডী খেলে আমি কেতিয়াবা হাতত কিতাপো লৈ যাওঁ মন গ'লে তাত পঢ়ি থাকোঁ মাহঁতে ৰন্ধা বঢ়া কৰি থাকে আমিও কেতিয়াবা চাহ ভাতত অলপ লাগি দিওঁ গতিকে সময়খিনি সুন্দৰভাৱে উপভোগ কৰিব পাৰোঁ আৰু সুন্দৰভাৱে কাটি যায় বুলি ভাবোঁ